অ' ভাইটি নাই ক'ৰবাত চাহ আছে বুলি কোৱা শুনিছিলোঁ চাহপাত অ' মোক এতিয়া লাগিছিল অলপ দুই তিনি কুইণ্টেলমান অ' হয় নেকি এনেই কিমানকৈ দিছা বাৰু দাম দৰ অ' হয় নেকি অলপ কম বেছ কিবা এটা হোৱা হ'লে ভাল হয় হয় নেকি এ ল'বা দিয়া ওঠৰ টকাকৈ দিম আৰু অ' মই পোন্ধৰ বিছমানত যাম তেতিয়া থাকিবটো হ'ব দিয়া বাৰু